ছাৰ এই আপোনাক কথা এটা অৱগত কৰাব বিচাৰিছোঁ যিহেতু মোৰ যিটো পান কাৰ্ড পান কাৰ্ডখন অলপ বৰষুণত তিতি ফাটি যোৱাৰ দৰে হ'ল এই নম্বৰকেইটাও ধৰিবলৈ অকণমান অসুবিধা হৈছে আৰু জানেই নহয় পান কাৰ্ডটো আমাৰ যিকোনো কাৰণতেই প্ৰয়োজন হয় গতিকে পান কাৰ্ডটো নোহোৱাৰ বাবে মই বহুত অসুবিধাতে পৰিছোঁ সেই গতিকে মহোদয় আপুনি মোক পুনৰ প্ৰিণ্টৰ বাবে চপাৰ বাবে আগৰ দৰে কৰি দিবৰ বাবে পান কাৰ্ডখন কি কৰিলে বা কি ডকুমেণ্টছ দিলে আপোনাক হ'ব তাৰ এটা মোক উপায় দিব বুলি মই অনুৰোধ জনালোঁ